আমাৰ অঞ্চলত ওচৰত বজাৰ আছে তিনিখন বজাৰ বহে এখন দেওবৰীয়া বজাৰ এখন শুকুৰবাৰে দেইলি বজাৰ বহে এখন বুধ বজাৰী বুধবৰীয়া বজাৰ বহে এই বজাৰখনত বহুতো নোপোৱা বস্তু পোৱা যায় যিবোৰ বস্তু নাপায় আৰু সেইবোৰ বজাৰতে পোৱা যায় আৰু দূৰ দূৰণিৰ পৰা আহে সেই বস্তুবোৰ কিনিবলৈ যিবোৰ বস্তু নাপায় আমাৰ বজাৰখনতে পায় সেইখিনি বস্তু ইয়াত বজাৰতে কিনিবলৈ আহে বহুত দূৰ দূৰণিৰ পৰাও আহে আৰু বস্তুবোৰ অলপ কমতে পায় সেইটো কাৰণে দূৰ দূৰণিৰ পৰা মানুহ বজাৰলৈ আহে মানে চবজি ধৰক কিবা শাক পাচলি কিবা কিবি যিকোনো বস্তু হ'লেও আমাৰ বজাৰখনত মানে কমতে পায় সেইটো কাৰণেই বহুত দূৰ দূৰৰ পৰা মানুহ আহে বজাৰলৈ বস্তু কিনিবলৈ সেইখন বজাৰত কম দামতে পোৱা যায় বুলি মানুহখিনি বহুত দূৰ দূৰৰ পৰা আহে বজাৰত ধৰি লওক যিকোনো লোহাৰ বস্তু হ'লেও বা বাচন বাতি হ'লেও কাঁহী বাতি হ'লেও যিকোনো প্লাষ্টিকৰ বস্তু হওক বা কাপোৰ কানিয়ে হওক সকলোখিনি কম দামতে পোৱা যায় ফল মূল হওক খোৱা বস্তু মিঠাই হওক যিকোনো বস্তু কম দামতে পোৱা যায় বজাৰখনত বহুতো বস্তু পোৱা যায় নোপোৱা বস্তুখিনি সকলো বস্তুখিনি পোৱা যায় সেইকাৰণে দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু ইয়াৰ দামবোৰ খুব কমতে পায় কাৰণে দূৰৰ পৰা মানুহ আমাৰ বজাৰখনলৈ বজাৰখনলৈ বস্তু কিনিবলৈ আহে সেই বস্তুবোৰৰ দাম মানে অইন জেগাতকৈ মানে বহুত কমতে দিয়ে আমাৰ বজাৰত মানে মূল্য মূল্য দাম দৰবিলাক খুব কমতে দিয়ে বেলেগত এতিয়া গ'লে মানে বহুত যিকোনো বস্তু এটা ল'বলৈ হ'লে বহুত দাম কয় কিন্তু আমাৰ বজাৰখনত ইমান দাম নহয় আমাৰ বজাৰখনত কমতে পায় যিমান ডাঙৰ ডাঙৰ বস্তু হ'লেও যিকোনো বস্তু হ'লেও আমাৰ বজাৰখনত কমতে কমতে পায়